আলহীক শুশ্ৰূষা কৰাতো মোৰ বাবে একদম মানে বহুত জৰুৰী মই কাৰণ মানে আলহী আহিলে খুব ভাল পাওঁ আৰু মই খুৱাই ভাল পাওঁ আৰু বনাইয়ো ভাল পাওঁ গতিকে আলহী মানে য'ত য'ত আলহী আহিলে আমি ভগৱান বুলি ভাবোঁ গতিকে ভগৱানক যি যি খোৱাব পাৰোঁ আমি আৰু মোৰ মনে মানে বহুত কিবা কিবি খোৱাব বিচাৰে আৰু বনাই বনাইতো মই বহুত ভাল পাওঁ যেনে যিয়ে নহওক আৰু ধৰি লওক পোলাওৱে হওক মাংসই হওক বা আৰু আন কিবা বস্তুৱে হওক মই বনাই ভাল পাওঁ আৰু খুউৱাটো বেলেগেই আৰু মানে ঘৰত যি থাকে আৰু মানে সেই তেনেকে খুৱাওঁ আৰু ধৰি লওক আলহীক শুশ্ৰূষা কৰাৰ বাবে মই একদম বহুত মানে মানে সৰুৰে পৰাই ভাল পাওঁ আৰু আজি এতিয়া বুলি নহয় আৰু আৰু পিছলৈয়ো মই তাৰমানে এনেকৈ আলহীক শুশ্ৰূষা কৰি থাকিম মানে আৰু ৰান্ধি যিহেতু মই ৰান্ধি ভাল পাওঁ হয়নে ৰান্ধি ভাল পালে মই একদম মানে যিমান পাৰোঁ আৰু ভালকৈ থাকিম আৰু মাংস কেনেকৈ বনায় মই ধৰি লওক মই ছিকেনটো বেছি বেছি মানে মই মটন খাই ভাল পাওঁ কিন্তু ছিকেন বনাই ভাল পাওঁ কাৰণ ছিকেনটো ধৰি লওক সহজ হয় মই কাৰণ ছিকেন প্ৰথমতে মই ফ্ৰাই কৰি লৈ ধুনীয়াকৈ আকৌ পিছত বিলাহীৰে বনাওঁ বিলাহী মতলব বিলাহীটো গ্ৰেভি কৰি বনাই মানে সেনেকৈ বনাই খাই ভাল লাগে ফ্ৰাই টাইপ কৰি অলপ ঠিক তেনেকুৱা আৰু